হেল্ল' অঁ ৰবীনা হয় নে নহয়

অঁ ৰবীনা অঁ গেৰুকামুখলৈ এই খানা খাবলৈ যাম বুলি কৈছে নহয় এন এইছ পি চি গেৰুকামুখত যাবা নে নোযোৱা অঁ মই কেইজনীমানক কৈ থৈ দিছোঁ সিহঁতে বা আগতে গৈ আছে তথাপিও সিহঁতে আমি যাম বুলি কোৱা কাৰণে যাম বুলি কৈছে আৰু ভাল পাইছে অঁ তোমালোকৰ হে তাৰপৰা কেইজনী যায় তোমালোকে সুধিবাচোন হয় নেকি অ তালৈ এতিয়া গাড়ীও বন্দবস্ত কৰিব লাগিব নহয় অঁ অঁ পাঁচশকে তুলিম বুলি ভাবিছোঁ কি হয় অঁ অঁ কেইজনী ওলাই চাব লাগিব পায় মই ইয়াত মানে পোন্ধৰ বিছজনীমান হৈছে মোৰ তেতিয়া তোমালোকৰ আৰু তিন চাৰিজনী হ'লে হৈ যাব বাছ এখন বাছ বাছ এখনকে লৈ যাব লাগিব কিমান কি কথা পাতিব লাগিব কথাটো বাছতে যাম হয় হয় বাছতেটো হয় হয় আৰু এই তেতিয়া অঁ গাহৰি ল'ব লাগিব কুকুৰা ল'ব লাগিব দুইবিধেই নিব লাগিব ও ও হয় হয় অ আপুনি কি পিন্ধি যাব মই পিন্ধিব লাগিব মুগা বস্তুৱে কিবা পিন্ধি যাব লাগিব আৰু লগতে ঢোল এটা লৈ যাব লাগিব অঁ ঢোলটো নহ'লে ভাল নালাগিব নহয়

অঁ অঁ জানো নাজানো বজাব লাগিব অঁ হ'ব হ'ব ও ও হয় হয় অ সেই চাহ তাহ ফ্লাক্সতে ভৰাই লৈ যাম নেকি গাড়ীৰ ভিতৰতে চাহ খাই বাৰু ৰুটি চুটি কিবা বনাই লৈ যাম অঁ হয় হয় ঠিক আছে অঁ মই পতিম বাৰু খবৰ কৰিম আৰু বাছখনত কিমান ধৰে সেইটোহে লাগে হয়নে বাৰু অঁ আলোচনা কৰিব লাগিব অঁ অঁ ঠিক আছে হ'ব দিয়ক